হেল্ল' হেল্ল'

অঁ হেৰি হেৰি কৰাচোন বাইকখন লৈ ওলাই আহা খ্ৰীষ্টমাছ খাবলৈ যাব লাগে নহয়

তেওঁ তেওঁলোকৰ এই কি কয় হয় অঁ অঁ অঁ এই এই তিনিআলিলৈ ওলাই আহা তেতিয়া মই স্কুটিখনকে লৈ যাম আৰু হেৰি মই ঘূৰি আহোঁতে তোমাক নমাই যাম বাৰু ঠিক আছে আহা কিবা এটা লৈ যাম বাৰু এয়া কথা পাতি ল'ম দুয়োটাই আহাচোন হ'ব দিয়